হাঁহ পাৰ পুহোঁ হাঁহ পাৰ পুহি পেলাই হাঁহো পুহোঁ হাঁহে আ পোৱালিও ঘনাই দিয়ে আৰু কণীও পাৰে তাৰপৰা আমাৰ বহুত উপকৃত হয় আৰু আমি পাৰ পুহোঁ পাৰ মানে এইবোৰ মণিপুৰী পাৰ বুলি কয় চাপৰতে হয় পুহিব পাৰি আৰু অলপ শকত ডাঙৰ হয় কাৰণে অলপ বেছি লাভালাভটো হয় হাঁহো পাহো এইবোৰ চীনা হাঁহো পুহোঁ পাতি হাঁহো পুহোঁ সেইবিলাকো পুহিব পাৰি সেইবিলাক পুহোঁ সেইবিলাকৰ লাভ আৰু পুহিব পৰা চৰাই আছে আৰু ভাটৌ শালিকা সেইবিলাকো পুহিব পাৰি সেইবিলাকততো লাভ নহয় বাৰু সেইবিলাক এনেও পোহনীয়া জা জাতীয় বস্তুহে এনে ঘৰত পুহি মাত কথা শিকোৱা সেইটো

পাতি হাঁহৰ পৰা বেছি লাভ হয় আৰু চীনা হাঁহো ইমান লাভ নহয় চীনা হাঁহ পাৰ আমি বেছি হাঁহ পুহোঁ হাঁহত বহুতো আমি লাভ পাওঁ তাৰমানে কণী পাৰে দুমাহতে দুই তিনিমাহতে বহুত বহুত কণী পায় আৰু পোৱালি দিয়ে আমি বাঁহত আৰু পোন্ধৰ বিশটালৈকে এজনীক দিব পাৰোঁ তেনেকৈতো ভালেমান কেইজনী দিলে আমি বহুত হেৰি পাওঁ আমি প্ৰায় এতিয়া হাঁহৰ পৰাই বহুত চলি থাকিবলগীয়া হৈছে হাঁহ আছে পাৰ আছে সেইবিলাক পুহোঁ পুহি পেলাই তাৰপৰা আমি বহুত উপকৃত হৈ তেনেকেই পৰিয়ালটো আমি জীৱিকা লাভ কৰি আছোঁ এতিয়া আমাৰ হাঁহ চাৰি পাঁচজনী হাঁহ উমনি দিলোঁ পোন পোন্ধৰ বিশটাকৈ চাৰি পাঁচজনী হাঁহত কিমানখিনি হ'ল সেইখিনি পাওঁ আকৌ কণী পাওঁ কণীতো বহুত লাভ থাকে এতিয়া পাঁচজনী হাঁহে বা কণী পাৰিছে পাঁচজনী হাঁহত এ দুমাহত যদি কণী পাৰি থাকে সেইখিনি হাঁহেও বহুত লাভ হয় নহয় কণীত আকৌ পাৰ পাঁচ ছয়যোৰকৈ পাৰ পুহোঁ সেই পাৰত বহুত লাভ হয় সিহঁতে ধৰক মাহেকতেই উলিয়াই এমাহত বা

সেইখিনি ইনকমৰ পৰা আমি বহুত লাভালাভ হওঁ পালোঁ পুহিছোঁ চৰাই অনেক অনেক অইন চৰায়ো পুহিছোঁ সেইখিনিৰ পৰা লাভ নহয় আৰু এনেই ঘৰত ভাটৌ আছে আমাৰ ঘৰত শালিকাও পুহোঁ আমি শালিকাই মাত লৈ আমাক বহুত শিকাইছিলে সেইখিনি এতিয়া নাই চীনা হাঁহো পুহিছিলোঁ চীনা হাঁহ পুহি চাই কাম নহ'লে চীনা হাঁহ আমি এৰি দিলোঁ আৰু এতিয়া হেৰি বৰ্তমান আমি এতিয়া পাতি হাঁহটো পুহি আছোঁ আগৰ চীনা হাঁহ পুহি আহিলোঁ পাতি হাঁহ পুহিলোঁ আগত প্ৰথমতে মই ৰাজহাঁহহে পুহিছিলোঁ ৰাজহাঁহত একো কাম নাই এনেই এনেই সেইবোৰ আৰু বছৰেকত কণী এবাৰ পাৰিব তাকো পোৱালি মন গ'লে জগিব মন নগ'লে নাই এনেই এনে খুৱাই বুৱাই লাভ নহয় হেৰি হৈ গুচি যায় সেইকাৰণে আমি এতিয়া খাতি এই পাতি হাঁহ পুহি আছোঁ পাতি হাঁহত আমি বহুত লাভ পাইছোঁ দেই

পাঁচজনী হাঁহত বিশটাকৈ হ'লেও এশটা হ'ল সেইখিনি নহ'লেওতো আমি ষাঠি সত্তৰটা হ'লেও আমি বিক্ৰীব পাৰোঁগৈ যদিও কিবা হানি বিঘিনি হয় সেইখিনি বিক্ৰীওতো আমি বহুত লাভ পাওঁ আৰু পাৰ পাঁচযোৰ মাহিলী পাঁচযোৰ পাৰত এতিয়া আমি এমাহত যদি পাঁচযোৰকৈ বিক্ৰী কৰিব পাৰোঁ এযোৰ পাৰত কিমান দাম আজিকালি সবেই জানেই সেইখিনি পাৰত আমি বহুত লাভ পাওঁ সেইকাৰণে এতিয়া আমি বৰ্তমান হাঁহ পাৰ এই দুটা পুহি আছোঁ আৰু অন্যান্য চৰাই এনেই লাভজনক নহয় এনেই পুহি প্ৰতিপাল কৰিছোঁ আৰু তাৰ মাজত আৰু এতিয়া যেনিবা আমি হাঁহ পাৰ সেই দুটাকে পুহি আছোঁ আগত পোহাখিনি বাদ দিলোঁ আৰু সেইখিনি এৰিলোঁ সেইখিনি কাম নাই এনে এনে লাভ খোৱাই বোৱাই কষ্ট কৰি বহুত হেৰিহে হ'লোঁ সেইকাৰণে এতিয়া সেইখিনি আহিলোঁ পাতি হাঁহ পুহি আছোঁ আৰু পাৰ পুহি আছোঁ সেইবিলাকে পুহি মেলি আমি জীৱিকা পথ উলিয়াই আছোঁ যেনে তেনে অন্য অন্য সা সম্পত্তি ঢেৰ আছে বাৰু জীৱ জন্তু হ'লেও তথাপি আমি এই দুটাহে পুহি আছোঁ